দৌৰা কথা ক'বলৈ গ'লে আমি আগতে যেতিয়া ফিল্ডত দৌৰিবলৈ যাওঁ আমি একেলগে লগ হৈ আমাৰ লগৰ এটা দৌৰি থাকোঁতে পিছল খাই পৰিলে পিছল খাই পৰি কৌতুকৰ দৰে সি হাঁহিলে সি হঁহা দেখি আমিও হাঁহিত থাকিব নোৱাৰি আমি সেইদিনা দৌৰিবই নোৱাৰিলোঁ হাঁহি হাঁহি ঘৰ পালোঁহি আৰু এতিয়াও তাক আমি যেতিয়া আমি দৌৰিবলৈ যাওঁ এতিয়াও আমি দৌৰিয়েই থাকোঁ কিন্তু সিও যায় সি গ'লেই তাক দেখাৰ লগে হাঁহিহে উঠে আৰু আমাৰো এতিয়া ৰাতিপুৱা আৰু গধূলি দৌৰাটো আমি অভ্যাস এৰি দিয়া নাই আমি দৌৰিয়েই থাকোঁ লগতে সিও দৌৰিবলৈ যায় কিন্তু সেই তাক দেখাৰ লগে লগে সেই আগৰ আমোদজনক স্মৃতিটো আমাৰ মনলৈ এতিয়াও আহিয়ে থাকে